আইনগত নথি পত্ৰ উলিয়াবলৈ অকণমান আমনি পাওঁ বহুত ঘূৰিব লাগে বেলেগ বেলেগ কাগজ পত্ৰও বহুত লাগে ইখন সিখনকৈ উলিয়াওঁতে প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যায় অফিচত কেতিয়াবা মানুহো লগ নাপাওঁ কামৰ ভাগবোৰো বেলেগ বেলেগ আকৌ টকা পইচাও তেওঁলোকক ঘোচ দিব লাগে কেতিয়াবা চব নথি পত্ৰ উলিয়াও মানে বহুদিন লাগি যায় কাৰণ কেতিয়াবা যিটো কাম দুদিনত হ'ব লাগে সেইটো কাম চাৰি পাঁচদিন লাগি যায় ডি টি অ' ডি আই অফিচত পেঞ্চনৰ কামৰ কামৰ কাগজৰ বাবে যাওঁ বাকী ট্ৰেজাৰী অফিচ ব্লক অফিচ ডিটিঅ' অফিচ এনেকুৱা বহুকেইটা বিভাগতে লাগতিয়াল নথি পত্ৰৰ বাবে যাবলগীয়া হয় কাৰণ কামবোৰ সময়মতে হ'ব লাগে সেই কাম কামৰ বাবে নথি পত্ৰ ৰেডি হ'ব লাগে মোৰ ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটখন উলিয়াবলৈ বহুত জটিল হৈছিল ইয়াত উলিয়াব নোৱাৰিছিলোঁ কাৰণ গুৱাহাটীলৈ মানুহ পঠিয়াই অনুৱাব লগা হৈছিল এইখিনি অসুবিধা বহুত পাইছিলোঁ